অসমৰ কলা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আৰু জনপ্ৰিয় জনপ্ৰিয়কৰণৰ কাৰণে অসমৰ সংবাদ মাধ্যমসমূহে পূৰ্বৰেপৰা বিশেষ ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে অসমৰ বিভিন্ন সংবাদ মাধ্যমে অসমৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতি জনজাতিৰ যি বৰ্ণাঢ্য কলা সংস্কৃতি আছে আচাৰ ব্যৱহাৰ আছে যিসমূহ সংস্কৃতিক উপাদান আছে সেইসমূহ পূৰ্বৰেপৰা বিভিন্ন ধৰণে বিভিন্ন গৱেষণাৰ জৰিয়তেই হওক গৱেষণাধৰ্মী লেখাৰ জৰিয়তে হওক বিভিন্ন উপন্যাসৰ মাধ্যমেদিয়েই হওক বা বিভিন্ন সৃষ্টিশীল লেখাৰ জৰিয়তেই হওক বিভিন্ন সাক্ষাৎকাৰৰ জৰিয়তে হওক এইসমূহ প্ৰচাৰ কৰি আহিছে আৰু সেইসমূহৰপৰা ৰাইজ উপকৃত হৈছে অসমৰ কলা সংস্কৃতিৰ এক ঐতিহাসিক পটভূমি আছে অসমত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰা এটা অঞ্চল ইয়াৰ সকলোৰে নিজা নিজা ভাষিক সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য আছে তেওঁলোকৰ বিভিন্ন লোকাচাৰ আছে বিভিন্ন পিন্ধনত যিসমূহ ব্যৱহৃত হয় বয়ন শিল্পৰ লগত যিসমূহ সাংস্কৃতিকগত কথা জড়িত হৈ থাকে খেতিৰ লগত যিসমূহ সাংস্কৃতিগতৰ কথা জড়িত হৈ থাকে এইসমূহৰ বিভিন্ন এখন বহল ক্ষেত্ৰ অসমত আছে এইসমূহ বিষয় সামৰি অসমৰ সংবাদ মাধ্যমসমূহে পদ্ধতিগতভাৱে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে লেখা প্ৰকাশ কৰা হওক বা বাৰ্তা প্ৰেৰণৰ সদায় প্ৰচেষ্টা লৈ অহা আমি দেখিছোঁ অসমৰ আগশাৰীৰ আলোচনী বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব প্ৰান্তিক গৰীয়সী সাতসৰী আদি আলোচনীৰ নাম যিসমূহ সাম্প্ৰতিক সময়ত প্ৰচলন হৈ আছে এই আলোচনীসমূহত আমি চকুৰ ফুৰালে দেখিম যে বিভিন্ন ভাষিক সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত বিষয় আৰু সেইসমূহ কলা সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে তাত লিখা মেলা আমি পঢ়িবলৈ পাওঁ পূৰ্বতেও অসমৰ যিমানসমূহ আলোচনী প্ৰচলন আছিলে সেইসমূহতো অসমৰ বিভিন্ন ঠাইৰ বিভিন্ন অঞ্চলৰ যিসমূহ লোকাচাৰ আছিলে যিসমূহ খাদ্যৰ লগত জড়িত কথা আছিলে যিসমূহ বয়নশিল্পৰ লগত জড়িত কথা আছিলে এইসমূহ সাংস্কৃতিক উপাদানেই বা কৃষিৰ লগত জড়িত সাংস্কৃতিক উপাদানসমূহ তেওঁলোকে সামৰি লৈছিলে সেইসমূহ আমি জোনাকীৰ পাতত বাঁহীৰ পাতত আমি পঢ়িবলৈ পাইছিলোঁ সাম্প্ৰতিক সময়ৰ বাতৰি কাকতসমূহৰ বাতৰি কাকতসমূহেও বিভিন্ন সময়ত বিভিন্ন ধৰণে ধৰা হৈছে বিহুৰ সময়ত তেওঁলোকে বিহুৰ লগত জড়িত যি কলা সংস্কৃতি বা বাথৌ পূজাৰ সময়ত বাথৌ পূজাৰ লগত জড়িত যি লোককৃষ্টি ঠিক তেনেকৈ দেউৰী বিহুৰ লগত জড়িত লোককৃষ্টি মিচিং আলি আই লৃগাঙৰ লগত জড়িত লোককৃষ্টি বা ৰাভাসকলৰ লোককৃষ্টি তিৱাসকলৰ লোককৃষ্টি এই সকলোকে সামৰি তেওঁলোকে লেখা প্ৰকাশ কৰে আৰু এইসমূহ কলা সংস্কৃতিৰ লগত যিসকল সাধক জড়িত হৈ থাকে যিসকল বিশিষ্ট ব্যক্তিয়ে এই কলা সংস্কৃতিসমূহক বা লোকসংস্কৃতিসমূহক জীয়াই ৰাখিছে সেইসকলৰ লগত বিশেষ সাক্ষাৎকাৰৰ ব্যৱস্থা কৰি সেইসমূহ বাতৰি কাকত বা সংবাদ পত্ৰসমূহে প্ৰচলন কৰে সংবাদ মাধ্যম বুলি ক'বলৈ যাওঁতে বৰ্তমান সময়ত অধিক জনপ্ৰিয়তা লাভ কৰা সামাজিক মাধ্যম আৰু বৈদ্যুতিন সংবাদ মাধ্যমসমূহতো ইয়াৰ বহুল প্ৰচাৰ আমি দেখিবলৈ পাইছোঁ অসমৰ কলা সংস্কৃতিক এক নমাত্ৰা দিয়াৰ ক্ষেত্ৰত বৰ্তমান সময়ত তথ্য প্ৰযুক্তিৰ দিনত সামাজিক মাধ্যম আৰু বৈদ্যুতিন সংবাদ মাধ্যমে বিশেষ ভূমিকা পালন কৰিছে এইক্ষেত্ৰত তেওঁলোকে অসমৰ কলা সংস্কৃতিক সমগ্ৰ দেশেই দেখা পোৱাকৈ বা সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাইজে দেখা পোৱাকৈ তেওঁলোকে প্ৰচাৰৰ বহুল ব্যৱস্থা কৰা আমি পৰিলক্ষিত হৈছে বিশেষকৈ বিহুৰ সময়ত বা বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱৰ সময়ত তেওঁলোকে যিসমূহ অনুষ্ঠান পৰিৱেশন কৰে সেই অনুষ্ঠানসমূহত এই অসমৰ বৰ্ণাঢ্য কলা সংস্কৃতিৰ ৰূপটো জীপাল হৈ পৰে আৰু এইক্ষেত্ৰত তেওঁলোকেও বিভিন্ন ধৰণে তেওঁলোকৰ নিজৰ নিজৰ এই যিসমূহ ক্ষেত্ৰত সাংবাদিকসকল গৈ তেওঁলোকে নিজেই বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি তাত গৈ পেলাই সংস্কৃতিক সাধকসকলৰ লগত তেওঁলোকে বাৰ্তালাপ কৰে আৰু সেইসমূহ বিভিন্ন সামাজিক মাধ্যম আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰে আৰু এই প্ৰচাৰৰ জৰিয়তে এটা কথা হৈছে যে যিসকল কলা সংস্কৃতিক সাধক আছে যিসকলক মানুহে চিনি পোৱা নাছিলে তেওঁলোকক ৰাইজে চিনি পাবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকৰ এটা খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে অসমৰ সংবাদ মাধ্যমে অসমৰ কলা সংস্কৃতিৰ বহুল প্ৰচাৰৰ ক্ষেত্ৰত পূৰ্বৰেপৰাই সাম্প্ৰতিক সময়লৈকে বিশেষ ভূমিকা পালন কৰি আছে আৰু এইসমূহৰ প্ৰচাৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আগবঢ়াইছে